অঁ হেৰি মই অৰুণাচলৰপৰা আহিছোঁ ডিব্ৰুগড়লৈ যোৱা ৰাসটো ৰাস্তাটো কোনফালে আছে ক'ব পাৰিব নেকি অঁ বাণীপুৰলৈ ট্ৰেইন ষ্টেচনলৈ যাব লৈছোঁ কিমান ল'ব বাৰু ভাড়াটো অঁ অঁ

অঁ বাণীপুৰপৰা মই হেৰিলৈ এইটো এআৰপৰ্টলৈ যাম বুলি ভাবিছোঁ পাৰিম যাবলৈ অঁ পৰাই যাম তেতিয়াহ'লে আপুনি অঁ মই বাহিৰৰপৰা আহিছোঁ অৰুণাচলৰপৰা ৰাস্তা নাই দেখা সেইকাণে আপোনাক সুধিলোঁ বেয়া নাপাব আপুনি দেই

অঁ হেৰি আকৌ এইটো একো অসুবিধা নহয় খালী ন ৰাস্তাটো কাষতে আছেনে ৰাস্তাটোৰ কাষতে ট্ৰেইনৰ ষ্টেচন আছে নেকি অকণমান ভিতৰলৈ সোমাব লাগিব নেকি ট্ৰেইনৰ ষ্টেচনলৈ ভিতৰলৈ সোমাব লাগিব নেকি

হয় অঁ আপোনাকতো লগ কৰিম বুলিলে নোৱাৰিম লগ কৰিবলৈ ন আচ্ছা মই বাৰু সুধি মেলি যাম বাৰু এতিয়া গৈ আছো আকৌ অঁ অঁ ছাৰ আপোনাৰ মতে গৈ থাকিম দেই